আমাৰ আমাৰ সম্প্ৰদায়ৰ সাংস্কৃতিক পৰম্পৰাগত কাপোৰ হ'ল পাটৰ কাপোৰ তাৰপাছত কপাহী কাপোৰ আৰু দৰাৰ মানে ল'ৰাবিলাকৰ কুৰ্তা পায়জামা ধুতি পাইজামা পিন্ধে ধুতি আৰু মানে পায়জামা পিন্ধে আমাৰ আমাৰ ঘৰত মহিলাখিনিয়ে কপাহী কাপোৰে পিন্ধে আৰু বিয়াবিলাকত বিয়াবিলাকত কইনাবিলাকে ধুনীয়া বগাৰ সাজযোৰ একদম মানে সেইযোৰ আৰ স্পেচিয়েল কাপোৰ আৰু তাত গুণা গুণাৰ গুণা কৰা বগাত গুণা সোণালী কালাৰৰ গুণাই দি কাপোৰযোৰ বনোৱা হয় আৰু তাতে এখন ৰিহা থাকে ৰিহা থাকে কিন্তু আমাৰ অঞ্চলত আমাৰ অঞ্চলত হিন্দু মুছলমান আছে যিহেতুকে আমাৰ অসমীয়াখিনি পাটৰ কাপোৰ পিন্ধে আৰু হিন্দুখিনিও পিন্ধে আমাক দেখি দেখি আমাক দেখি পাটৰ কাপোৰো পিন্ধে শাড়ীও পিন্ধে আৰু সিহঁতে শালত বনোৱা কাপোৰো পিন্ধে আৰু মানে গহনা হ'ল গহনাবিলাক হ'ল মানে জোনবিৰি কেৰু আৰু জোন্বিৰি কিৰু কেঁচা সোণ এইবিলাক পিন্ধা হয়